আমাৰ অঞ্চলত বহুত ধৰণৰ সাংস্কৃতিক গোট আছে যেনে ধৰা যেনে ভাওনা দল বিয়া নাম দল গোঁসাই গোঁসাই নাম দল তাৰপিছত বিহু বিহু দল দিহা নাম দল তেওঁলোকে ইয়াৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক গোটৰ লগত জড়িত তেওঁলোক যেনেদৰে যেনে তেওঁলোকে ভাওনা কম্পিটিশ্যন পাতে তেওঁলোক কম্পিটিশ্যনত জড়িত হয় আৰু বিহু তেওঁলোক বাহিৰলৈ গৈ বাহিৰৰ এখন বাহিৰৰ ৰাজ্যতো তেওঁলোকে গৈ প্ৰগ্ৰেম কৰে তেনেধৰণে আৰু বাহিৰৰ পৰাও ৰাইজ হেৰি তেওঁলোক আহি ইয়াত আমাৰ ইয়াত ভাও হেৰি কৰে কম্পিটিশ্যন কৰে ঠিক সেইদৰে তেওঁলোকে সাংস্কৃতিক বাহিৰা মানুহৰ সৈতে সঘনাই ভাগ বতৰা কৰে আৰু ইয়াত বহু ধৰণৰ আমাৰ অঞ্চলতে বহু ধৰণৰ সংস্ ভাওনা কম্পিটিশ্যন পাতে বা দিহা নাম কম্পিটিশ্যন পাতে তেওঁলোকৰ এই ইয়ালেও তেওঁলোকৰ বহুত বাহিৰৰ ৰাজ্যৰ পৰা মানুহ আহে আৰু বাহি বেলেগ বেলেগ স্থানৰ পৰা মানুহ আহি ইয়াত যোগজা যোগদান কৰেহি আৰু আমাৰ ইয়াৰ পৰাও তেওঁলোক গৈ বাহিৰত যোগদান কৰেগৈ আৰু তেওঁলোকে বিভিন্ন কম্পিটিশ্যন যোগদান কৰি পেলাই তেওঁলোকে বহুত ধৰণৰ পুৰস্কাৰ পাবলৈ সক্ষম হয় সেই ধৰণে ভাগ বতৰা চলি থাকে আৰু অকল আমাৰ অসমতে ন অসমৰ পৰা অসমৰ দলসমূহে নহয় আৰু বাহিৰা দলসকল বাহিৰৰ পৰা বহুতো দল আহি ইয়াত আমাৰ অসমত ব বিভিন্ন ধৰণৰ প্ৰগ্ৰেম কৰে বিভিন্ন গোটে বহুতো ভাল ভাল কামো কৰিছেহি আহি ইয়াত ভে ঠিক তেনেদৰে আমাৰ স আমাৰ দলসকলেও তেওঁলোকে বাহিৰত গৈ পেলাই কাম কৰিছে আৰু বিভিন্ন ধৰণৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে এইধৰণে ভাগ বতৰা কৰে